গ্ৰাম্য় সম্প্ৰদায়ৰ মাজত খেল খেলাৰ জৰিয়তে বিভিন্ন ধৰণৰ দক্ষতা বিকাশ হোৱা দেখিবলৈ পোৱা যায় পোন প্ৰথমে যদি আমি চাবলৈ যাওঁ খেলৰ জৰিয়তে আমাৰ শাৰীৰিক আৰু মানসিক বিকাশ হোৱা দেখিবলৈ পোৱা যায় আৰু ইয়াৰ লগতে আমি ইয়াৰ পৰা আমি বেমাৰ আজাৰৰ পৰা হাত সাৰি থকাৰো কিছুমান সুবিধা দেখিবলৈ পাওঁ আনহাতে ইয়াৰ দ্বাৰা দেখিবলৈ পোৱা যায় যে ইয়াৰ দ্বাৰা জনসাধাৰণৰ মাজত যোনটো সহযোগিতা বা ক'পাৰেশ্যনৰ ভাব দেখিবলৈ পোৱা যায় আৰু ইয়াৰ জৰিয়তে গ্ৰাম্য়াঞ্চলত শান্তি সমৃদ্ধি বা মিলা প্ৰীতি গঢ়ি ৰখাত সুবিধা হয়